হেল্ল' দাদা হয় এইয়া কে বি কেব প্ৰতিস্থান হয়নে ডিব্ৰুগড়ৰ হয় হয় দাদা মই আপোনাক ফ'ন কৰিছিলোঁ কালি হয় কাইলৈ মোৰ দুই বজাত পাবগৈ লাগিব ডিব্ৰুগড় মোহনবাড়ী এয়াৰপৰ্ট হয় মোৰ ফ্লাইট আছে গতিকে আপুনি সময়মতে আহি পাবহি পজিটিভলি এঘাৰ বজাত কিয়নো ডিব্ৰুগড়ৰ বতৰটো খুবেই বেয়া আৰু মোৰ ফেমিলিও যাব লগত হয় হয় দাদা আপুনি পাঁচশ টকা কৈছিলে পে'মেণ্ট মই সেইয়াই পে'মেণ্ট কৰিম আপুনি কিন্তু পজিটিভলি এঘাৰ বজাত পোৱাকৈ আহিব হয় দাদা ধন্যবাদ দাদা